হয় নমস্কাৰ মোৰ নাম মানসী বৰুৱা মোৰ ঘৰ শোণিতপুৰ জিলাৰ কাটনি গাঁৱত ডাকঘৰ ঠেলামৰা হয় মই ব্লাইণ্ড বা হাইডৰ কৰা চৰাই চোৱাৰ চেষ্টা কৰিছোঁ যিহেতু এইটো মোৰ পাঠ্যক্ৰমৰ ভিতৰৰ বস্তু আছিলে মোৰ যিটো বিষয় আছিলে সেইটো হৈছে বন্যপাণী বিভাগ সেইটো প্ৰাণী বিজ্ঞান বিভাগৰে এটা ভাগ হয় গুৱাহাটী বিশ্ৱবিদ্য়ালয়ৰ স্নাতকোত্তৰৰ সময়ছোৱাত এই সুবিধাটো লাভ কৰিছিলোঁ পৰম্পৰাগতভাৱে আমি যেতিয়া চৰাই চাওঁ বা চৰাইৰ বিষয়ে অধ্যয়ন কৰোঁ ব্লাইণ্ড বা হাইড এই পদ্ধতিটো সচৰাচৰ ব্যৱহাৰ কৰা দেখা যায় নামটোৰ পৰাই আমি আচলতে পদ্ধতিটোৰ বিষয়ে বহুতখিনি জানিব পাৰোঁ ব্লাইণ্ড বা হাইড ব্লাইণ্ড হৈছে যিটো আমি দেখা নোপোৱা অৱস্থাটোক আমি ব্লাইণ্ড কওঁ আৰু হাইড হৈছে লোকাই থকা অৱস্থাটোক আমি হাইড বুলি কওঁ এই পদ্ধতিটোত আমি এনেকুৱা এটা স্থান বা আমাৰ উপস্থিতিটো এনেকুৱা এটা জেগাত হয় য'ৰ পৰা আমি বা আমাৰ কেমেৰাটোৱে চৰাইটোক ভালকৈ দেখে কিন্তু চৰাইটোৰ বাবে আমি অদৃশ্য অৰ্থাৎ চৰাইটোৱে আমাক দেখা নাপায় চৰাইটো আমাৰ ক্ষেত্ৰত ব্লাইণ্ড আৰু সেই পদ্ধতিটোত এইটোৰ বাবেই সুবিধাজনক যাৰ বাবে আমি চৰাইটোৰ প্ৰাকৃতিকভাৱে সিহঁতৰ যোনখিনি কা কাৰ্য কলাপ সেইখিনি আমি ভালকৈ চাব পাৰোঁ কাৰণ যদি চৰাইটোৱে আমাক দেখে তেতিয়া সিহঁতে ভয় খাই উৰি যাব পাৰে লুকাই যাব পাৰে তাৰ বাবে এই পদ্ধতিটো ব্যৱহাৰ কৰা হয় যাতে সিহঁতে আমাক দেখা নাপায় কিন্তু আমি বা আমাৰ কেমেৰাটোৱে সিহঁতক ভালকৈ দেখা পোৱা যায় আৰু তাৰ বাবে অৰণ্যত এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰে হয়তো কোনোবা জোপোহাৰ পিছফালে লুকাই থকা হয় বা চৌপাশৰ যোনখিনি ৰং বা গছ গছনিৰ লগত যোনজনে চৰাইটোক অধ্যয়ন কৰিবলৈ গৈছে সেই গৱেষকজন লুকাই পৰে তো সেই তেনেকৈ আমি চৰাইৰ বিষয়ে যেতিয়া অধ্যয়ন কৰোঁ সেইটোকে ব্লাইণ্ড বা হাইডৰ পৰা চৰাইৰ অধ্য্যন কৰা পদ্ধতি বুলি কোৱা হয় আৰু এইটো এটা খুবেই ভাল পদ্ধতি য'ত আমি চৰাইৰ বিষয়ে আৰু অধিকভাৱে অধ্যয়ন কৰিব পাৰোঁ